অঁ পেহী আছে ভালে মই এই মুকালমোৱাৰ পৰা বিশ্বই কৈছোঁ অঁ বাকী বিহু ঠিকে আছে চলি পিঠা চিঠা পিঠা চিঠা বনালেনে কি পিঠা বনালে কি কি অঁ অঁ আমাৰ মায়ে সেই ফকনা পিঠা পুৰিবা নাজানেহে কেনকৈ কৰে সেইবিলাক অঁ অঁ আপুনি কওকচোন অলপমান

কি গুড়া লাৰা গুড়া লাৰা গুড়া নেকি অঁ আৰৈ চাউলৰ গুড়া অঁ অঁ

অঁ এখন এখনকৈ তেলটো বেছিকৈ লাগিব

অঁ নহ'লেবা ফুলাটো কেনেকৈ ফুলে কেনেকৈ ফুলে ফুলাটো অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

এই যাম দিয়ক কোনোবা একদিন এইকেইটা দিনৰ ভিতৰতে যাম দিয়ক

অঁ সেইকাৰণেতো যাম দিয়ক একদিন

অঁ অঁ দিয়ক